অসম চৰকাৰৰ ফালৰ পৰা আমাৰ অঞ্চলত ৰাজহুৱা শৌচাগাৰ সাজি দিছে নিশ্চয়কৈ আমি অসম চৰকাৰৰ ফালৰ পৰা ৰাজহুৱা শৌচাগাৰ লাভ কৰিছোঁ এই ৰাজহুৱা শৌচাগাৰসমূহ স্থাপন কৰাৰ পাছত বহুখিনি আমাৰ সহায় হৈছে বিশেষকৈ যেতিয়া ৰাজহুৱা শৌচাগাৰসমূহ নাছিলে তেতিয়া মানুহে মুক্ত অঞ্চলত শৌচ প্ৰস্বাৱ কৰিছিলে যাৰ ফলত সেই শৌচ প্ৰস্বাৱ কৰাৰ লগে লগে ওচৰ চুবুৰীয়া ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হোৱা দেখা যায় বিশেষকৈ বাহিৰত মুক্ত ভাৱে শৌচ প্ৰস্বাৱ কৰাৰ ফলত তাত পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হয় সেই বেমাৰ আজাৰসমূহে মানুহৰ কোনোবা কোনোবা সময়ত আমি দেখা পাইছোঁ বিশেষকৈ মানুহৰ মৃত্য পৰ্যন্ত হোৱা দেখা গৈছে গতিকে ৰাজহুৱা শৌচাগাৰ সমূহে মানুহৰ বে স্থা ৰাজহুৱা শৌচাগাৰসমূহ স্থাপন হোৱাৰ পাছত মানুহৰ মাজত বেমাৰ আজাৰৰ সংখ্যা কমিবলৈ ধৰিছে সমাজখন স্বচ্চ আৰু নিকা হ'বলৈ ধৰিছে